হেল্ল' হয় কওক আপোনাৰ আগৰ পুৰণা কানেকশ্যন আছেনে নাই তেনেহ'লে প্ৰথম আপুনি কানেকশ্যনটো লৈ ল'ব লাগিব তাৰপাছত আপুনি যিখিনি বস্তু আপোনাৰ ধৰি লওক ৱাৰিং চোৱাৰিং মেইন কেবুল সেইখিনি আপুনি কিনিব লাগিব কিনি মেলি আপুনি মিটাৰ এটা পাব লগতে এডাল এডাল মেইন ৱাৰডাল পাব কিন্তু মেটি কিনি ললে ভাল সুবিধা হয় আপোনাৰ কাৰণে ভাল হয় ভাল পাব ভাল কোৱালিটিৰ মাল পাব আচ্ছা আপোনাৰ কথা কিমান কপাৰ ৱাৰৰদ্বাৰাই কৰিব লাগিব আপুনি এতিয়া আমাৰ ইয়াৰপৰাতো সেইবিলাক ব্যৱস্থা নিদিয়ে কিন্তু কপাৰ ৱাৰৰ লগত কৰিলে ভাল হয় আপোনাৰ কপাৰ ৱাৰৰ লগত কৰিলে লাষ্টিং কৰিব ন শ্বৰ্ট চাৰ্কিট নহয় পটকৈ হাই ভল্টেজ আহিলেও নহ'ব বৰ্ডবিলাক নহ'ব আমাৰ ইয়াত আছে কিন্তু আমাৰ ইয়াত কোৱালিটিটো কিন্তু আপুনি কিনিব লাগিব বস্তুটো আপুনি কিনিল কিনিলেহে আপুনি পাব পাব খুব আপোনাৰ কথা আপুনি যদি ভাবে লৈ ল'ম ফ্ৰীকৈ ল'ম বুলি তেন্তে ইয়াতো পাব পাব ৰেহাই পাব টেন পাৰ্চেণ্ট এটা পাব আপুনি কিন্তু তাতকৈ তাতকৈ ওপৰত দিব নোৱাৰিম কাৰণ বস্তুটোতো এইটো চব কিনা বস্তুৱেই কিন্তু ৰাইজৰ কাৰণে চৰকাৰে এইটো সুবিধা কৰি দিছে আৰু

হ'ব আপুনি আনি দিয়ক আমি তেতিয়া লগোৱাৰ ব্যৱস্থাটো কৰি দিম দিব লাগিব হ'ব